হেল্ল'

অঁ শুনিছোঁ অঁ হয় কওকচোন হয় হয় অঁ অঁ হয় কওকচোন অঁ তেনেকৈ চলাৰ লাইট তেনেকৈ পোৱা নাই মানে মানুহৰ ইনেই শুনিছোঁ আমি বৰ্তমান কাৰেণ্টে কাৰেণ্টৰ পোহৰেহে পাইছোঁ মানে কাৰেণ্টহে ব্যৱহাৰ কৰিছোঁ মানে চ'লাৰ লাইট মানে আজিলৈকে পোৱা নাই মানে শুনিছোঁ মানে কিছুমান মানুহে এনেই কিবা অনলাইন কৰিবলৈ অহা অনলাইন কৰা শুনিছোঁ অঁ অঁ ওচৰে পাঁজৰে নাই পোৱা মানুহবিলাকে কিছুমানে অনলাইন কৰা শুনিছোঁ আৰু জনাব পাৰিব নেকি বাৰু মানে কেনেকৈ কি কৰিব লাগে এনেই এমাহমান হৈ গৈছে বাৰু অঁ অঁ হয় আজিকালি অনলাইন যোগে আজিকালি ডিজিটেল মিটাৰ হ'ল নহয় আজিকালি মোবাইলতে বিল মানে দিব লাগে আৰু

অঁ আমাৰ মাহেকত যায় এমাহ দুমাহমান আমি মাহেকত ইমানে আমি মানে ইমান হেৰি লাইট ব্যৱহাৰ নকৰোঁতো সেইকাৰণে মানে দুশ তিনিশমান লাগে আৰু অঁ অঁ অঁ অঁ অঁ অঁ হয় হয় আমি গাঁৱলীয়া মানুহটো সেইকাৰণে লাইট চাইট ইমান ব্যৱহাৰ নকৰোঁ আৰু গাঁৱলীয়া মানুহক এনেকৈ চলাৰ তলাৰ সুবিধাটো দিব লাগে আকৌ অঁ হয় অঁ অঁ অঁ আৰু হেৰি আৰু বেলেগ কিবা ইনেই সুবিধা দিছে নেকি বাৰু এনেকৈ অনলাইন কৰা অঁ হয় হয় অঁ অঁ অঁ অঁ

হয় হয় ঠিকে আছে তেনেহ'লে আৰু বেলেগ কিবা মানে আৰু কিবা খবৰ অঁ অঁ হয় হয় জনাব অঁ অঁ ঠিক আছে ঠিক আছে কেনেকৈ কেনেকৈ অনলাইন কৰিব লাগিব এনেই অলপ জনাব নেকি অঁ ঠিক আছে হ'ব দিয়ক অঁ